বৰ্তমান মই এটা অভিজ্ঞতা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেইটো আছিলে এটা মাছ ধৰাৰ মাছ ধৰাৰ অভিজ্ঞতা মাছ মানে সেইটো এটা ডাঙৰ মাছ আছিল সাধাৰণ মাছ নহয় কমেও এক কেজি দুই কেজি মানৰ এটা মাছ আছিল সেইটো মই ধৰিছিলোঁ আৰু সেইটো মই যে ধৰিম বুলি কেতিয়াও আশা কৰা নাছিলোঁ কাৰণ মই আজিলৈকে পানীত নামিয়ে পোৱা নাছিলোঁ এতিয়া কাহিনীটো এনেধৰণৰ যে মাঘৰ বিহুৰ সময় আছিলে সেই সময়ত গাঁৱৰ সকলো ৰাইজে বিল পুখুৰী আদিত মাছ ধৰিবলৈ লোৱাৰ সিদ্ধান্ত কৰিলে ম মাছ ধৰিবলৈ যোৱাৰ সিদ্ধান্ত কৰিলে আৰু সেই নিমিত্তে ময়ো ভাবিলোঁ মই মাছ ধৰিবলৈ যাওঁ কিন্তু মই আগে পাছে কেতিয়াও মানে পুখুৰীত পানীত নামি পোৱা নাই আৰু মাছ ধৰাটো দূৰৰ কথা মানে মই মোক পানীত নামিবলৈও নিদিয়ে কাৰণ মই ইমান সাঁতুৰিবও নাজানো আৰু মাহঁতে ভয় কৰে সেইবাবে ঘৰৰ মানুহে মোক মাছ ধৰিবলৈ যোৱাটো যাবলৈ মানে বাধা দিছিল যদিও মই সকলো গৈছে লগৰ গৈছে বুলি ময়ো বিললৈ বুলি এখন বিল আছিল আমাৰ গাঁৱত সেই বিললৈ বুলি গ'লোঁ বিলখনৰ নাম আছিল ভেৰেকী বিল এতিয়া গাঁৱৰ সকলোৱে তাত মাছ ধৰিছে বিভিন সকলোৱে জাকৈ পল আৰু বিভিন্ন ধৰণৰ সা সঁজুলি লৈ মাছ ধৰাৰ নিমিত্তে পানীত নামিলে আৰু মাছ ধৰিবলৈ আৰম্ভ কৰিলে তেনেদৰে ময়ো লাহে ভয়ে ভয়ে লাহে লাহে গৈ পানীত নামিলোঁ এখন হাতত জাকৈ ল'লোঁ আৰু মাছ ধৰাৰ প্ৰ প্ৰয়াস কৰিলোঁ বাকী সকলো গাঁৱৰ সকলো মানুহে মাছ ধৰাত ব্যস্ত সকলোৱে মাছ বিচাৰি আছে মোৰ লগৰবোৰ আৰু সকলোৱে পানীত আনন্দ যথেষ্ট আনন্দ কৰিছে কিন্তু মোৰ এটা কথাই মোৰ মনত খেলাই আছে ঘৰৰ মানুহে মায়ে যদি গম পায় মাছ ধৰিছোঁ মোক তেতিয়া কি হ'ব মই যিহেতু মোৰ মায়ে পানীত নামিবলৈ নিদিয়ে মই ভয় কৰোঁ সাঁতুৰিবও নাজানোঁ সেই ভয় কৰি মই আৰু পানীত নামিলোঁ যি হওক হওক বুলি কাৰণ সকলো লগৰ তাত আছে গাঁৱৰ মানুহ তাত আছে একো নাই বুলি কিবা সাহস এটা কৰি পানীত নামিলোঁ জাকৈখন লৈ তেনেতে মই জাকৈখনেদি পানীত মাছ ধৰাৰ প্ৰয়াস কৰোঁতে এটা কিবা এটা উঠা নিচিনা গধুৰ পালোঁ অলপ জাকৈখনত আৰু মই হাতেৰে হেপিয়াই চাবলৈও ভয় লাগিলে প্ৰথমতে যদিও মই চালোঁ এনেকৈ চুই চালোঁ আৰু ভয়ে ভয়ে চুই চালোঁ আৰু অলপ পিছল দৰে পালোঁ আৰু পিছল দৰে পোৱা দেখি মই ভাবিলোঁ এইটো কি হ'ব পাৰে সাপ চাপ উঠিছে নেকি আকৌ তেনেকৈও মনত ভাৱ এটা হ'ল কিন্তু সেইটো সাপ নাছিলে সেইটো এটা শ'ল মাছ আছিল আৰু কমেও এক কেজি দুই কেজি মানৰ সেইটো শ'ল মাছ আছিল যিটো মই মোৰ হাতেৰে চুলোঁ আৰু মই মাছটো দে দেখি আৰু ধৰি মানে ইমানেই আনন্দ লাগিল মই সকলো মানুহক চিঞৰি লগৰক চিঞৰি মানে পাৰলৈ লৰালৰিকৈ উঠি আহিবলৈ ল'লোঁ পাৰলৈ মই উঠি আহি সকলোকে মাছটো দেখুৱালোঁ যে মই ইমান ডাঙৰ মাছ পালোঁ যিহেতু মোৰ কোনো অনুভৱ নাছিলে আজিলৈকে মাছ ধৰা পানীত নামিবই নোৱাৰোঁ পানীত নামিলে ভয় লাগে ঘৰতো পানীত নামিব নিদিয়েই সেয়ে মই সেই মাছটো ধৰাৰ বাবে মোৰ মানে বহুত আনন্দ লাগিল মনত আৰু মাছটো ধৰি মই সেইবাবে যথেষ্টখিনি আনন্দ কৰিলোঁ শেষত মই মাছটো এডাল ৰছীৰে সৈতে বান্ধিলোঁ বান্ধি মোৰ কান্ধত ল'লোঁ লৈ আৰু সেই মাছটো গাঁৱৰ মাজেৰে সকলোৱে যাতে দেখে মই মাছটো ধৰি আনিছোঁ তেনেকৈ মাছটো ল'লোঁ লৈ আৰু ঘৰৰ ফালে ৰাওনা হ'লোঁ তাৰ পাছত মাহঁতক গৈ দেখুৱাইছোঁ যে মই এই ইমান ডাঙৰ মাছ এটা এক কেজি দুই কেজিৰ মাছ এটা ধৰি আনিছোঁ মাহঁতে বিশ্বাস কৰা নাছিল কিন্তু লগৰ লগৰ আছিল মোৰ লগত লগৰে কৈছে হয় সি পানীত নামিছে আৰু নামি সি মাছটো ধৰিবলৈ সক্ষম হৈছে আৰু মই সেই সেই কথাত মোৰ মায়েও মোক ধন্যবাদ দিছে মানে ভাল লাগিছে সকলোৰে ভাল লাগিছে যে মই ইমান ডাঙৰ মাছটো পালোঁ যি ল'ৰাটোৱে পানীলৈ ভয় কৰিছিল পানীত নেনামেই যাক মই পানীত নামিবলৈ নিদিওঁৱে সি গৈ ইমান ডাঙৰ মাছ এটা ধৰিবলৈ সক্ষম হৈছে আৰু সেইবাৰ মাঘৰ বিহু আমি সেই মাছটোৰে মানে মাছটোৰ জৰিয়তে আমি উপভোগ কৰিলোঁ আৰু এইটোৱেই মোৰ বাবে মানে এটা ডাঙৰ আশা নকৰা এটা অভিজ্ঞতা আছিল যিটো মই মানে কেতিয়াও ভবা নাছিলোঁ আৰু এইটোৱেই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ